আমাৰ ৰাজ্যৰ অতি সন্মানীয় প্ৰধান ধৰ্মীয় নেতা হ'ল বাবুল বৰা তেখেত আমাৰ শংকৰী সংঘৰ সম্পাদক হয় তেখেতে দুহেজাৰ ওঠৰ চনৰ পৰা দুহেজাৰ বাইশ বৰ্ষলৈ সম্পাদক সম্পাদক হৈ আছিলে তেখেতৰ ব্যক্তিত্বৰ বিষয়ে যদি ক'ব যাওঁ তেখেত বহুত ভাল মানুহ তেখেতৰ পৰা আমি বহুত ভাল ভাল কথা শিকিব পাৰিছোঁ আৰু তেখেতে শংকৰী সংঘটো চাৰে তিনি চাৰি বছৰে বহুত ভালদৰে পৰিচালনা কৰি লৈ গ'ল গতিকে তাৰ কাৰণে আমি বহুত সুখীত সুখীত আৰু তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিম আমাৰ যে আপোনাৰ এই ধৰ্মটোৰ যে ভালকৈ চলাই লৈ গ'ল আমাৰ এই সংস্থাটো যে ভালকৈ চলাই লৈ গ'ল তাৰকাৰণে বাবুল খুৰাক বহুত ধন্যবাদ দিম আৰু তেওঁৰ পৰাই আমি এইটোৱে শিকিব পাৰিছোঁ যে তেওঁ বহুত উদাৰ মনৰ ব্যক্তি আছিলে তেওঁ আমাৰ ধৰ্মৰ প্ৰতি বা আমাৰ শাস্ত্ৰৰ প্ৰতি যিখিনি যিখিনি আপোনাৰ প্ৰচাৰ চলাইছে সেইখিনি বহুত আচৰিত কথা হয় আৰু তেখেতে আমাক ৰাইজক ৰাইজৰ বাবে এইটো শিকাই শিকাইছে যে আমি কেনেকৈ সদায় গীতা ভাগৱত পঢ়ি নিজৰ লাই জীৱনটো ভালকৈ কটাব লাগে ভাল ভাল কথা শিকিব লাগে গীতা ভাগৱতৰ পৰা ভাল ভাল কথা জানিব জানিব লাগে এইবিলাক তেওঁ শিকাই থৈ গৈছে